দাদা এইখন তিনিচুকীয়া গাড়ী এজেঞ্চিত লগত কথা পাতিছোঁনে আপোনাৰ গাড়ীখন লৈ বহুত বিপদত পৰিছোঁ আপোনালোকৰ গাড়ী ইমানেই মানে অৱস্থা বেয়া যে আপোনাৰ ৰাস্তাত গৈ মানে চকা ফুটিল হৰ্ণ নবজা হ'ল গাড়ীখনৰ অৱস্থা একেবাৰে বেয়া বহুত নিৰাশা প্ৰকাশ কৰিছোঁ অনা সময়ততো এনেকুৱাতটো অৱস্থা নাছিলে লাষ্টত গৈ এনেকুৱা অৱস্থা হ'বলগীয়া হ'ল বহুত নিৰাশা প্ৰকাশ কৰিছোঁ আপোনালোকৰপৰা গাড়ী লৈ